মই গাঁৱতে থাকি ভাল পাওঁ মই গাঁও পৰিৱেশত থাকি ভাল পাওঁ মই চহৰত ইমান থাকি ভাল নাপাওঁ গাঁৱত থাকিলে আমি যেনিবা ধৰক এই লগবোৰ কেতিয়াবা কয় অই ব'ল জাকৈ মাৰিবলৈ যাওঁ মাছ ধৰিবলৈ যাওঁ আৰু গাঁৱত থাকিলে মানে গাঁৱৰ মানুহ লগত থাকি গাঁৱলীয়া মানুহ লগত থাকি বহুত ভাল লাগে চহৰত মই থাকিবলৈ মন নাযায় সদায় মই গাঁৱলীয়া পৰিৱেশত ভাল পাওঁ আমি আৰু গাঁৱলীয়া মানুহ গাঁৱলীয়া পৰিৱেশহে ভাল পাওঁ আৰু ৰুবলৈ কাটিবলৈ গ'লেও লগৰ ছোৱালীবোৰক কয় এই ব'ল ৰুবলৈ যাওঁ দাবলৈ যাওঁ সেই বুলি কয় ক'ৰবালৈ গ'লেও ব'ল আহ আমাৰ ঘৰলৈকে আহ থাকিবলৈ আমাৰ ঘৰলৈকে আজি থাকিবা আহা মই কওঁ মই গৈ আছোঁ থাকিবলৈ সেই বুলিও কওঁ গাঁৱতে মোক বহুত ভাল লাগে চহৰত ইমান মোৰ বেয়া নালা বেয়া লাগে গাঁৱত থাকি মোক ভাল লাগে আৰু যিমানে যি নহওক গাঁও গাঁৱৰৰ নিচিনা চহৰৰ কেতিয়াও নহয় গাঁৱত থাকিলে গাঁও পাচলি শাক পাচলি মাছে গোটেই খাই ভাল লাগে চহৰত থাকিলেতো কিনিহে খাব লাগে গাঁৱত আমি কৰি মেলি কিবাকিবি কৰি মেলি খালেহে ভাল লাগে চহৰত বেয়া লাগে গাঁৱত থাকি ভাল লাগে গাঁৱত এতিয়া ক'ৰবাত গ'লেও লগৰবোৰ হওক সকাম নিকাম কিবাকিবি আৰু সেইবিলাক খাই ভাল লাগে গাঁৱৰ পৰিৱেশটো ভাল লাগে চহৰৰ পৰিৱেশটো ভাল নালাগে আৰু মই সদায় গাঁৱতেই থাকি ভাল পাওঁ চহৰত থাকি বেয়া পাওঁ সেইকাৰণে গাঁৱতে থাকোঁ মই যেতিয়া ঘৰলৈ যাওঁ তেতিয়া মই চেণ্টাৰত নাথাকোঁ মই যেতিয়াই মন যায় মোৰ মামাহঁতৰ ঘৰতে থাকোঁ তাতে ভাল লাগে থাকি গাঁৱৰ মাজত চেণ্টাৰ মাজত মই থাকি একেবাৰে বেয়া পাওঁ সৰু পাই মই সেইটো নিয়ম গাঁৱত গ'লে আৰু খেল ধেমালি পা ধৰি চব কৰিব পাৰে লগৰ ল'ৰা লগৰ ছোৱালী বিলাকৰ লগত গান গাবলৈ যাব পাওঁ কিবা কৰিবও পাওঁ চব মানে হেৰি কৰিব পাওঁ আৰু চহৰত থাকিলে মানে হেৰিত কথা হয় কোনোবা এনেকৈ মানে হেৰি সেইকাৰণে গাঁৱৰ পৰিৱেশটো ভাল লাগে